মোৰ প্ৰিয় খাদ্য হ'ল খাৰ দিয়া মাটি দালি কচুফুল পিটিকা কঠাল গুটি লাও আগ আৰু সেয়া মই মায়ে বনাই দিলে খাই ভাল পাওঁ